আমাৰ সংস্কৃতিৰ মূল জীৱিকা বুলি ক'লে আচলতে আমাৰ সংস্কৃতি কৃষিৰ ওপৰতে নিৰ্ভৰশীল সংস্কৃতি সেইকাৰণে আমাৰ মূল জীৱিকা হৈছে কৃষি যিহেতু কৃষিৰ ওপৰতে আমাৰ সংস্কৃতিটো নিৰ্ভৰ কৰিছে বা কৃষিক কেন্দ্ৰ কৰিয়ে আমাৰ প্ৰায়খিনি আমাৰ সংস্কৃতিও গঢ় লৈ উঠিছে সেয়েহে আমি ক'ব পাৰোঁ যে নিঃসন্দেহে ক'ব পাৰোঁ আমাৰ মূল জীৱিকা হ'ল কৃষি মানুহে এই জীৱিকাৰ পৰা আঁতৰি আহিছে হয় মানুহে ক্ৰমান্বয়ে আধুনিকতাৰ পৰশেই হওক বা বা বিভিন্ন কাৰণত এই জীৱিকাৰ পৰা আঁতৰি আহিছে কৃষি আচলতে কৃষিক কেন্দ্ৰ কৰিয়েই আমাৰ গ্ৰাম্য জীৱনখন কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আছে এতিয়াও বৰ্তমান বাৰিষাৰ সময়ত আমি ধানৰ খেতি কৰোঁ তাৰপিছতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰা হয় খৰালি কালত তাৰ তাৰ উপৰি আমি আচলতে ধান খেতিকে মূল জীৱিকা হিচাপে লওঁ গাঁৱলীয়া মানুহখিনিয়ে আগৰ দিনত আগৰ দিনত গৰুৰে হাল বায় মানে পথাৰ চহায় আমি ধান খেতি কৰিছিলোঁ বা দাৱনীয়ে ধান কাটি ধান দাই ধান চপাইছিলে আৰু পথাৰৰ পৰা বিৰিয়াৰ সহায়ত খেতিয়কসলকে ধান ডাঙৰি বান্ধি সেই ডাঙৰি আনি ভঁৰালত ৰাখিছিলে কিন্তু ক্ৰমান্বয়ে সেই সময়বোৰ বা সেই পৰিস্থিতিবোৰো সলনি হ'বলৈ ধৰিলে আৰু লাহে লাহে কি হ'ল ট্ৰেক্টৰৰ গৰুৰ হালৰ তুলনাত ট্ৰেক্টৰ ৱহাৰ কৰিবলৈ ল'লে কাৰণ গৰুৱে হাল বালে যিমান সময় লাগে ট্ৰেক্টৰে সেই সময়খিনিত বহু বিঘা মাটি চহ কৰিব পাৰে আৰু ট্ৰেক্টৰে হাল বোৱাৰ ফলত আমাৰ সময়ো বাচিলে আৰু কষ্টৰ পৰিমাণো কমিলে সেইবাবে লাহে লাহে গৰু কৃষিকাৰ্যৰ পৰা অব্যাহতি দিয়া হ'ল বা আঁতৰাই পঠিওৱা হ'ল সেইদৰে লাহে লাহে চাবলৈ গ'লে ডাঙৰি কান্ধত অনাৰ সলনি মানুহে বিৰিয়াৰ সহায়ত কান্ধত অনাৰ সলনি মানুহে টেক্টৰ পথাৰলৈ লৈ যায় আৰু টেক্টৰৰ সহায়ত ঘৰলৈ ডাঙৰি আনে তেনেদৰে মৰণা মৰাৰ ক্ষেত্ৰত যদি আমি কওঁ তেতিয়া গৰুৱে আগতে মৰণা মাৰিছিলে চোতালত কিন্তু আজিকালি টেক্টৰ লগাই কম সময়তে অধিক ধান ধান বাটৰ পৰা আঁতৰাবৰ বাবে টেক্টৰ লগোৱা হয় তেনেদৰে গৰু কৃষি সংস্কৃতিৰ পৰা লাহে লাহেতো আঁতৰি গৈছেই তেনেদৰে চাবলৈ গ'লে কৃষি সংস্কৃতিত বা খেতি কৰাত বাৰিষা কালত বহুত কষ্ট হয় যিখিনি পৰিশ্ৰম আজিৰ আজিকালিৰ মানুহে কৰিবলৈ অসুবিধা পায় বা কৰিব নোৱাৰে আগৰ দিনত যিদৰে মানুহে কষ্ট কৰি কৃষিকাৰ্য সম্পন্ন কৰিছিল আজিকালি মানুহে ইমান কষ্ট কৰিব নিবিচাৰে আৰু সেই কষ্টৰ তুলনাত কৃষিৰ পৰিমাণো বা কৃষিৰ ফচলৰ কৃষিত উৎপন্ন হোৱা ফচলৰ পৰিমাণৰ সংখ্যা কমি আহিছে কমি আহিছে আৰু শস্য উৎপাদনো শস্য উৎপাদন দিনক দিনে কমি আহিবলৈ ধৰিছে আৰু এটা কথা ক'বলৈ গ'লে আমি যদি চাওঁ খেতি মাটিৰ উৰ্বৰা শক্তিৰ পৰিমাণো হ্ৰাস হৈছে খেতিয়কসকলে বিভিন্ন ধৰণৰ ৰাসায়নিক কীটনাশক দ্ৰব্য খেতিপথাৰত ব্যৱহাৰ কৰাৰ ফলত কি হৈছে খেতিডৰাত যি খেতিডৰাৰ যি উৰ্বৰা শক্তি সেই তাৰ পৰিমান ক্ৰমান্বয়ে হ্ৰাস হৈছে আগৰ দিনত গৰুৱে হাল বাওঁতে কি হৈছিলে গৰুৰ গোবৰ পৰিছিলে বা আগতে জৈৱিক সাৰ উৎপন্ন কৰি জৈৱিক সাৰ প্ৰয়োগ কৰি খেতিবোৰ ভাল হৈছিলে বা খেতিৰ ফচল বহু পৰিমাণে পাইছিলে বা খেতিডৰা ভাল হৈছিলে কিন্তু আজিকালি কীটনাশকৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত খেতিৰ উৰ্বৰা শক্তি হ্ৰাস হোৱাৰ লগে লগে ধান বা অন্য খেতিৰ ফচলৰ সংখ্যও কমি আহিছে তাৰ ফলত মানুহ মানুহে সেই খেতিৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে আৰু সেই জীৱিকাৰ পৰি জীৱিকাৰ পৰা আঁতৰি আহিছে আৰু আগৰ দিনত কি হৈছে আগৰ দিনত গাঁওসমূহত বেছিভাগ নিৰক্ষৰ মানুহে বসবাস কৰিছিলে আৰু শিক্ষা দীক্ষাৰ পোহৰ পোৱা নাছিলে আৰু আজিকালি শিক্ষা দীক্ষাৰ পোহৰ পোৱাৰ লগতে আৰু গাঁওসমূহৰ লোকসকল শিক্ষিত হোৱাৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ চাকৰি বাকৰিৰ সন্ধানত বা চাকৰি ক্ষেত্ৰত গাঁওসমূহৰ পৰা আঁতৰি যোৱাৰ লগে লগে গাঁওসমূহত খেতি কৰাৰ খেতি কৰাৰ বাবে মানুহ নোহোৱা হৈ গৈছে আৰু যিসকল আছে তেওঁলোকেও খেতি কৰি জীৱিকা নিৰ্বাহ কৰাতকৈ অন্য উপায় অৱলম্বন কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ বেছি উৎসুক হৈ পৰিছে এইবোৰ কাৰণতে